শিশুসকলৰ ওপৰত হোৱা টেকন'ল'জিৰ ক্ষতিকৰ প্ৰভাৱবোৰ বিভিন্ন ধৰণে হ'ব পাৰে যেনে সিহঁতক খেলাৰ প্ৰতি মনোযোগ কমি যোৱা বন্ধু বান্ধৱৰ সৈতে কথা পতা আৰু চকুৰ বিষ মূৰৰ বৈ বিষ বিভিন্ন ধৰণৰ সমস্যাই দেখা দিব পাৰে আৰু আজিকালি অত্যাধিক মোবাইল ব্যৱহাৰ কৰাৰ ফলত বন্ধু বান্ধৱৰ লগত কেনেদৰে কথা পাতিব লাগে সেইবিলাক পাহৰি গৈছে আৰু কিতাপৰ প্ৰতি সিহঁতৰ আগ্ৰহ কমি যোৱা দেখা গৈছে আৰু অনবৰতে মোবাইল ব্যৱহাৰ কৰাৰ ফলত সিহঁতৰ দৃষ্টি শক্তি কমি গৈছে যাৰ ফলত সিহঁতে চছমা পিন্ধিব লগা হৈছে আৰু কেতিয়াবা যদি পৰিয়াললৈ সিহঁতৰ সম্বন্ধীয় মোমাই খুৰী বা মামী আইতা দদৌ পুথৌ এনেবোৰ সম্বন্ধীয় মানুহ আহে তেন্তে সিহঁতৰ কথা বতৰা বা সিহঁতৰ ব্যৱহাৰ ব্যৱহাৰ কৰিব নজনা এনেবোৰ সমস্যা দেখা দিছে আৰু এনেবোৰ সমস্যা ৰোধ কৰিবলৈ আমি সিহঁতক সৰুৰে পৰা বুজাই দিব লাগিব যে এনে মোবাইল ফোন ব্যৱহাৰ কলা কৰাৰ ফলত কি কি সমস্যাই দেখা দিয়ে যেনে খেলা ধূলাৰ প্ৰতি মনোযোগ নবহে আৰু এনে ব্যৱহাৰ কৰা কৰাৰ ফলত সিহঁতৰ ভৱিষ্যত সিহঁতৰ ভৱিষ্যত নষ্ট হৈ যায় বা অন্ধকাৰলৈ গুচি যায় আৰু এনেবোৰ সমস্যাত ৰোধ কৰিবলৈ অভিভাৱকসকলো ষ্ট্ৰিক্ট হ'ব লাগিব যাতে সিহঁতে যাতে সিহঁতে সৰুৰে পৰা শিকাই দিব লাগিব যে এনে সমস্যাই ভৱিষ্যতত বিভিন্ন কৰ্মত বাধা দিব পাৰে তাৰপিছত আজিকালি সৰু ল'ৰা ছোৱালী বিলাক ভাত খাওঁতে মোবাইল ফোন ব্যৱহাৰ কৰা দেখা যায় বা সিহঁতে মোবাইল ফোন নহ'লে ভাতে নাখায় বা খেলা ধূলাৰ প্ৰতি সিহঁতৰ ধাউতি নাইকিয়া হৈছে বন্ধু বান্ধৱৰ লগত সিহঁতে খেলা ধূলাৰ প্ৰতি আগ্ৰহ হ'ব সিহঁতক বন্ধু বান্ধৱৰ সৈতে মিলা মিছা কৰিবলৈ সিহঁতৰ লগত খেলা ধূলাত অংশগ্ৰহণ কৰিবলৈ সিহঁতলৈ পৰামৰ্শ আগবঢ়াব লাগিব বা পঢ়াৰ প্ৰতি মন বহিবলৈ সিহঁতক সাধু কিতাপেৰে আৰম্ভ কৰি বিভিন্ন ধৰণৰ উপন্যাস এনেবোৰৰ জ্ঞান দিব লাগিব বা মহান মহান ব্যক্তিসকলৰ জীৱনী পঢ়িব দিব লাগিব এনেবোৰ কৰাৰ ফলতহে সিহঁতৰ সমস্যাসমূহ বা যিকোনো ধৰণৰ সমস্যা মূৰ বিষ এনেবোৰৰ পৰা উপকাৰ হ'ব